হেল্ল' হেল্ল' এইটো দলমুখ চাৰিআলি সেই মোবাইলৰ দোকানত লাগিছেনে

অঁ আপোনালোকৰ দোকানত হেৰি ওৱান প্লাছ টুৱেল্ভ আৰ মডেলটো পামনি আচ্ছা হেৰি হ'ব মই মানে মোবাইল চাব আছিলে মডেলকেইটা কেতিয়া গ'লে পাম বাৰু অঁ বাকী বেলেগ তাৰ বাহিৰে আৰু বেলেগো পাম ন আচ্ছা কিবা ডিছকাউণ্ট চিস্কাউণ্ট চলিছেনি অঁ অঁ হেৰি আৰু মানে অঁ হ'ব বাৰু মই তেতিয়াহ'লে গধূলি টাইমত যাম অঁ হ'ব বাৰু মই চাবলৈ যাম আজি হ'ব থেংক ইউ